নাই হেল্ল' হেল্ল' অঁ হয় মই ডক্তৰ মৌচুমী গোহাঁই ৰিচেপচনৰপৰাই কৈছোঁ আপোনাৰ কাক দেখাব আছিলে বাৰু অঁ হয় আপোনাৰ আইতাৰ চকুৰ যদি প্ৰব্লেম আছে তেখেতৰ নৰ্মেলি যদি হয় তেনেহ'লে আপুনি এতিয়া এই সময় আমাৰ টাইম হয় এতিয়া পাঁচটা বাৱন্ন ত' এতিয়া আমাৰ ইয়াত নহ'ব আপুনি কালি ৰাতিপুৱা আহিব লাগিব কালি ৰাতিপুৱা আপুনি দহ বজাৰপৰা আমাৰ ইয়াত অ' পি দিত আপুনি এটা আহি টিকেট কৰিব লাগিব তাৰপৰা আপুনি মৌচুমী গোঁহাইক দেখাব পাৰিব অঁ তেখেতে আপোনাৰ অঁ তেখেতে আপোনাৰ মৰ্ণিং দহ বজাৰপৰা দুই বজালৈকেহে আপোনাৰ চাব আৰু যদি আপুনি আগবেলা নোৱাৰে পাঁচবেলা যদি দেখাব বিচাৰে তেনেহ'লে আপুনি তেখেতৰ নাৰ্ছিং হোমত যাব লাগিব তেখেতে অৰ্চনাত বহে ত' আপুনি তাত দেখাব পাৰিব তেখেতে তাত আপোনাৰ তিনি বজাৰপৰা গদ আবেলি আপোনাৰ ছয় বজাৰলৈকে তাত চাব অঁ আপুনি ইয়াত আহিলে আপোনাৰ মেডিকেল কলেজত যদি আহে তেতিয়া আপোনাৰ অকল চাৰ্জটো যিটো আপুনি দেখাব তেখেতক তাৰ দহ টকা এটা লাগিব তেখেতৰ আৰু যদি আপুনি তেখেতৰ নাৰ্ছিং হোমত যায় তেতিয়াহ'লে আপোনাৰ ফিজটো ফাইভ হাণ্ড্ৰেড লাগিব আচ্ছা ঠিক আছে তেতিয়াহ'লে